স্কুলত মই দ্বিতীয় শ্ৰেণীৰ পৰা পেইণ্টিং শিকিছিলোঁ প্ৰথমতেটো পেঞ্চিল ধৰিবলৈ শিকিছিলোঁ পেঞ্চিল পেঞ্চিলেৰে কেনেকৈ আমি বিভিন্ন মানে জ্যামিতিকভাৱে ধৰক এটা ৰুমৰে এটা কোঠাৰ ছবি আঁকিব লাগে সেইটো আমি কেনেকৈ এখন এখন কাগজত কেনেকৈ এটা কোঠা ভৰাই দিম সেইটো ধাৰণাটো পেইণ্টিঙত আহে তাৰ পৰা লাহে লাহে ৰং কিনিলোঁ প্ৰথমতে ক্ৰেয়নছ কিনিলোঁ তাৰপৰা অইল পেষ্টেল কিনিলোঁ তেনেকৈ কালাৰবোৰ চেঞ্জ হ'ল ৰং কৰিবলৈ শিকিলোঁ ৰংৰ বিভিন্ন মানে ডিভিজনবোৰ শিকিলোঁ প্ৰায়মেৰী কালাৰ চেকেণ্ডেৰী কালাৰ কেনেকৈ কালাৰ চেঞ্জ হয় কি কালাৰৰ লগত কি মিক্স কৰিলে কি কালাৰ আহিব আৰু এটা বহুত ইণ্টাৰেষ্টিং কথা শিকিছিলোঁ এটা ৰঙৰ যাদু বুলি যিটো এতিয়াও মানে ঘৰত কৈ থাকে আৰু তেতিয়া আমি কি কৰিবলগীয়া হৈছিল প্ৰথমতে কাগজখনত গোটেই কাগজখনত অইল পেষ্টেল ৰং আছিল গোটেই কাগজখনত হালধীয়া ৰং কৰিছিলোঁ তাৰ ওপৰত ৰঙা ৰং তাৰ ওপৰত ডাঠ নীলা যিটো ৰং থাকে সেইটো কৰিছিলোঁ আৰু খুব সুন্দৰ ৰং এটা আহিছিল তাৰপিছত কৰিছিলোঁ কি কেছী এখন লৈছিলোঁ অকণমান জোঙা আছিল কেঁচিখন সেই জোঙা কেছীখনৰ মূৰটো দি আমি তাত যি আঁক বাক কৰিবলৈ মন কৰিছিলোঁ আৰু এটা খুব ধুনীয়া ৰং ওলাই আহিছিল সেই ছবিখন মোৰ লগত এতিয়াও আছে তেনেকুৱা এখন ছবি আৰু সেইটো এটা ভাল অভিজ্ঞতা পেইণ্টিঙৰ আৰু যেতিয়া লাহে লাহে ৱাটাৰ কালাৰ কৰিব শিকিলোঁ বেলেগ বেলেগ ব্ৰাছ লগা হ'ল বেলেগ কালাৰ লগা হ'ল ৰঙত পানীত মিহলি কৰিলে ৰংটো কেনেকুৱা হ'ব কিমান পানী দিব লাগিব বহুত ম'ন'ক্ৰম পেইণ্টিং বহুত বেলেগ বেলেগ ধৰণৰ শিকিলোঁ আৰু ক'ত কেনেকুৱা ধৰণৰ ব্ৰাছ ইউজ লাগিব আনকি ব্ৰাছ ইউজ কৰোঁতে কেতিয়াবা কেতিয়াবা হয়তো গালিও খাইছিলোঁ যে আকাশ এখন ৰং কৰিবলৈ একেবাৰে সৰু ব্ৰাছ এডাল লৈ আছিলোঁ জিৰ' ব্ৰাছ এডাল তেনেকুৱা সেইবোৰ কথা মনত পৰে